আমি ঘৰত বিভিন্ন ধৰণৰ পশুপালন পোহোঁ যেনে গৰু ছাগলী হাঁহ কুকুৰা পাৰ আদি আমি ঘৰত পোহোঁ এইবিলাকৰ কিবা হ'লেই আমি তৎকালীন ডক্টৰৰ পৰামৰ্শ ল'ব লাগে কাৰণ বিভিন্ন ধৰণৰ পশুপালনৰ বিভিন্ন ধৰণৰ ডক্টৰ থাকে এইবিলাকৰ সাধাৰণতে কিবা এটা হোৱা দেখিলেই আমি দৰৱ আনি বা ভেকচিন আমি প্ৰদান কৰিব লাগে তাৰ উপৰিও আমি ঘৰত ব্ৰয়লাৰ কয়লাৰ আদিও পোহোঁ ব্ৰয়লাৰ কয়লাৰক সাধাৰণতে বহুতো ভেকচিন দিয়া হয় এইবিলাক সময়মতে নিদিলে আমাৰ পশুপালনত বহুত বাধাৰ সন্মুখীন হ'ব পাৰে সেইকাৰণে আমি সময়মতে ভেকচিন দানা পানী আদি দিব লাগে তাৰ উপৰিও আমি ঘৰত পোহা সকলো জীৱ জন্তুকে আমি খাদ্য় সময়মতে প্ৰদান কৰিব লাগে আৰু সময়মতে পানী দিব লাগে সিহঁতৰ কিবা অসুবি অসুখ হোৱা দেখা পালেই আমি তৎকালীনভাৱে ডক্টৰৰ লগত কথা পাতি আমি ভেকচিন প্ৰদান কৰিব লাগে যদি আমি এইবিলাকৰ তৎকালীন কিবা হ'লেই আমি চিকিৎসা নকৰোঁ আমাৰ পশুপালনত বহুতো ধৰণৰ সমস্য়া হ'ব পাৰে সেই সমস্য়াবোৰৰ নহ'বৰ বাবে আমি কেতিয়াবা কেতিয়াবা ডক্টৰৰ পৰামৰ্শ লৈ আমি ভেকচিন দিব লাগে যদি আমি ঘৰত কেতিয়াবা নেথাকো আমাৰ ঘৰত ধৰক বহুত সদস্য় থাকে সেই সদস্য়বিলাকক আমি এই জীৱ জন্তুৰ ভালদৰে লালন পালন কৰিব পৰাকৈ আমি বস্তু যোগাৰ দিব লাগে যদি আমি উপযুক্ত সময়ত ভালদৰে খাদ্য় প্ৰদান নকৰো তেতিয়া আমাৰ পশুপালনত বহুতো সমস্য়া সৃষ্টি হ'ব পাৰে আমি ঘৰত সাধাৰণতে বিভিন্ন ধৰণৰ দানা পানী দিব লাগে এইবিলাকৰ পৰা আমি বৰ্তমান একো বাধাৰ সন্মুখীন হোৱা নাই যদি হওঁ আমি ডক্টৰৰ পৰামৰ্শ লৈ চিকিৎসা কৰিব লাগে ইমানেই আমি ঘৰত যদি থাকোঁ তেতিয়া আমি ভালদৰে জীৱ জন্তু চাব লাগে